মুক্তভাৱে হাঁহ কুকুৰা পালন কৰিলে বহুতো ধৰণৰ উন্নতি হয় হাঁহ কুকুৰা পালন কৰিলে তাৰ মলখিনি যদি খেতিত ব্যৱহাৰ কৰে তেতিয়া তাত খেতি পথাৰ বহুতো ভাল ফল পোৱা যায় আৰু তো খেতিত যিবিলাক পোক পতংগ থাকে সেইবিলাক হাঁহ কুকুৰাই খাই ধ্বংস কৰি দিয়ে তেতিয়া খেতি বহুতো উন্নত হয় আমি হাঁহ যদি পুখুৰীত মুক্তভাৱে পালন কৰোঁ তেতিয়া তাৰ মল মূত্ৰখিনি মাছে আহাৰ হিচাপে গ্ৰহণ কৰিলে সেই পুখুৰীৰ মাছ অতি সোনকালে ডাঙৰ হয় আৰু সেই মাছ হাঁহেও মুক্তভাৱে খাই সোনকালে ডাঙৰ হয় আৰু হাঁহ কুকুৰা আমি মুক্তভাৱে যদি পালন কৰিব পাৰোঁ তেতিয়া আমাৰ দানা পানীও বহুতো লাঘৱ হয় আৰু আমি বৰ্তমান হাঁহ কুকুৰাৰ ওপৰতে নিৰ্ভৰশীল হৈ আছো হাঁহ আমাৰ ঘৰত এতিয়াও পুহি আছো আৰু কুকুৰাও সেইদৰে পালন কৰি আছো হাঁহৰ ডিম হাঁহৰ মাংসও ঘৰতো খাবলৈ হৈছে আৰু বজাৰত বিক্ৰী কৰিবলৈয়ো হৈছে কুকুৰাৰ সেইদৰে ডিমো বিকিব পাৰিছোঁ মাজে মাজে কুকুৰা ঘৰতো খাবলৈ হৈছে ধৰক আৰু বিকিও কৰিব পাৰিছোঁ দুই এটা তেনেদৰে ঘৰখন হাঁহ কুকুৰাৰ ওপৰত নিৰ্ভৰ হৈ আছে আৰু এইটোৱে কওঁ হাঁহ কুকুৰাৰ সদায় আমি মুক্তভাৱে পালন কৰিব লাগে যিমানেই মুক্তভাৱে হাঁহ কুকুৰা আমি পালন কৰিব পাৰোঁ সেইদৰে সেই সিমানেই আমাৰ নিজৰো উন্নতি হয় হাঁহ কুকুৰায়ো মুক্তভাৱে চৰিবলৈ পালে বহুতো আমাক পুহিবলৈ উন্নতি সাধন কৰি দিয়ে বুলি মই ভাবোঁ